কৃষক বা চৰাইপালকসকলে তেওঁলোকৰ ব্ৰিডিংসমূহ প্ৰগামসমূহ কৰিবলৈ হ'লে চাবলগীয়া কথাবোৰ হ'ল যে এটা চৰাই বা পোহনীয়া চৰাইক সিহঁতৰ গুণগত গুণবোৰ কেনেকুৱা কি কি খোৱা ৱোবাত কেনেকুৱা সিহঁতৰ শৰীৰটো কেনেকুৱা দেখিবলৈ কেনেকুৱা কিবা তাত বেমাৰ আজাৰ আছে নেকি তেনেকৈ লক্ষ্য় কৰিব লাগে তেনেকে লক্ষ্য় কৰিলে ব্ৰিডিংটোৰ কাৰণে ভাল হয় যদি বেমাৰী থাকে তেতিয়া ল'ব নালাগে তেতিয়া ল'লে বেমাৰী ল'লে অলপ লোকচান হ'ব বাছনি কৰা সময়ত ভালদৰে চাব লাগে সিহঁতক খোৱা বোৱাৰ প্ৰতি লক্ষ্য় ৰাখিব লাগে ভালদৰে খোৱা বোৱাৰ প্ৰতি লক্ষ্য় ৰাখিলে ভালদৰে খোৱা বোৱাৰ প্ৰতি লক্ষ্য় ৰাখিলে তেতিয়া সিহঁতৰ ব্ৰিডিংটো ভাল হয় আৰু সৰু জীৱ জন্তুবোৰ যত্ন লোৱাৰ ক্ষেত্ৰত বিভিন্ন ধৰণে লগ পোৱা যায় সাধাৰণভাৱে কাৰণ সিহঁতক যদি সৰুৰেপৰা ভালদৰে লালন পালন কৰি থকা হয় তেতিয়া সিহঁতৰ ডাঙৰ দীঘল হ'বলৈ বেমাৰ আজাৰ কমে ডাঙৰ দীঘল পটককৈ হয় খোৱা বোৱাত ভাল হয় সেইকাৰণে খোৱা বোৱাবোৰ চকু ৰাখিব লাগে সেই তেনেকৈ চকু ৰাখি জীৱ জন্তুবোৰ পুহিলে ব্ৰিডিং প্ৰক্ৰিয়াটো ভাল হয় সেইকাৰণে অকমান খুব সৰু সৰু কথাবোৰ চকু কাণ মানে চকু ৰাখিব লাগে নজৰ ৰাখিব লাগে তাকে আৰু